অঁ এই হেৰি মোৰ বিয়াখন আছিল দেহুঁ মাৰি তাৰপাছত হে গাখীৰ লাগছিল নহয় তই কেমেনমান দিবা পাৰবি দৈ লাগব এৱাঁও লাগব ক্ৰীমো লাগব অঁ বি বিছ লিটাৰমানে হেৰি দিবি এৱাঁ দিবি লাগব না চাহে তাহে সতি তিনিদিনে চাৰদিনে তাৰপিছত অঁ আৰু দৈ দিবি দহ কিলোমান আৰু অঁ অঁ কম দেই আৰু ক্ৰীমো পাঁচ কিলোমান লাগব অঁ ক্ৰীমো পাঁচ কিলোমান অঁ অঁ অঁ অঁ অঁ দৈইটো ভাল মানুহে যাতে খাই ভাল পায় অঁ অঁ অঁ আৰু ক্ৰীমো লাগব পাঁচ কিলোমেন মেচিনটো আছে না ক্ৰীম বনোৱা অঁ অঁ ক্ৰীমো পাঁচ কিলো মান লাগব আৰু হেৰি কৰবি এই কি মই চলি এটা পথেই দিম অঁ ত'ততো আৰু পথে দিবা অলপ দিগদাৰ হ'বহেন পাইছোঁ মানুহ পঠাই দিম আৰু তাৰহাতে কেমেনমেন হ'ব গটেইখিনিত হিচাপ কৰি চাচোন পইচা অঁ অঁ অলপ অলপকে আনব লাগব অঁ অঁ আৰু পইচাটো কেমান হ'ব তই মই তাৰ হাততে পইচাটো দি পঠাম অঁ অঁ আৰু দে অঁ অঁ অঁ অঁ এই তই আৰু দৈ হেৰি সেই প্ৰভাতহাৰ বিয়াত বিছিলি যে দৈ বৰ দৈ মই সেইকাৰণে ভাবিয়ে থৈছিলোঁ গ'লে এই তাইত তাতে দি অৰ্ডাৰটো অঁ অঁ ভালদৈয়ে দিবি এৱাঁতো যাতে পানী নদা দিবি হা আৰু অঁ অঁ অঁ অঁ অঁ আৰু ক্ৰীমটো কেমানকে ল'বি অঁ মাজ এই আৰু দিবি আৰু অঁ অঁ দেই অঁ তো খলি আশা কৰলোঁ মই ইয়াৰ অঁ পইচাৰ কথা মই ভাবি আছিলোঁ তাৰ হাততে পইচাটো চইচা দি প্ৰথম দাদাও কৈছেলে তাৰ তাৰ হাততে দিবি তাৰ হাত তাতে বন্দবস্ত কৰি দিলি আমাৰ অক সুবিধা হ'ব তেনেকলে অঁ দে অঁ দে দে হ'লি